হেল্ল' অঁ দাদা অঁ মই অথনি যে কেব এখন বুক কৰিছিলোঁ অঁ অঁ ময়ে কৈছোঁ বাৰু অঁ আপোনাৰ ইমান ফ'ন কৰিছোঁ আপুনি ফ'নটো ৰিচিভ কৰা নাই অঁ মোৰ আৰ্জেণ্ট লাগিছিলেই নহয় অথনিয়ে আপোনাক ক'লোঁ আপোনাকচোন মই তিনিটা বজাত সময় দিছিলোঁ অঁ আনকি আপোনাক মই ল'কেশ্যনটোও পঠিয়াই দিছোঁ আপুনি আহিব পাৰে অথনিয়ে পৰা আপুনি একে জেগাতে আছোঁ আছোঁকৈ ৰৈ আছে মোৰতো অশান্তি লাগিছে আৰু মোৰ দেৰিও হৈছে গম পাই নহয় অঁ মই এতিয়া আপোনাৰ বৰুৱা চাৰিআলিৰ ওচৰত আছোঁ অঁ অঁ আপোনাৰ বৰুৱা চাৰিআলিৰ আপোনাৰ ট্ৰেফিক পইণ্টটোৰ ওচৰতে ৰৈ আছোঁ মই আহক

দাদা এনেকৈ দেৰি কৰি নেথাকিব আকৌ দেই আপোনাৰ সময় লাগবান আছে নাই বাৰু অসহ্য লাগে গম পাই নাই এনেকৈ ৰৈ থাকি

হ'লেও দাদা সোনকাল কৰকচোন অঁ হ'ব বাৰু মই এইখিনতে আছোঁ আৰু যিমান পাৰে সিমান সোনকাল কৰিলে ভাল বাৰু অঁ নহ'লে মই বেলেগ কেব ল'ম অঁ হ'ব বাৰু মই ৰৈ আছোঁ আপুনি আহক সোনকালে